মোৰ গছবোৰৰ উন্নত বৃদ্ধিৰ বাবে যিহেতু মই নিজেই যত্ন লওঁ মই মোৰ গছবোৰত সদায় চোৱা চিতা কৰোঁ গছবোৰত সদায় পানী দিওঁ আৰু যেতিয়া গছবোৰৰ ডালবোৰ বাঢ়ি আহে তেতিয়া মই কলম দিওঁ ইয়াৰ উপৰিও আমাৰ ঘৰৰ ওচৰতে এখন কৃষি কেন্দ্ৰ আছে তাৰ পৰাও মই গছবোৰৰ উন্নতিৰ বাবে বিভিন্ন ধৰণৰ পৰামৰ্শ লওঁ